শিক্ষা আৰু কৰ্ম সংস্থাপনৰ সুবিধা ল'বৰ ক্ষেত্ৰত কেৱল অসমীয়া ভাষা কোৱা লোকসকলে বহুতো প্ৰত্যাহ্বানৰ সন্মুখীন হ'ব লগা হয় কৰ্ম সংস্থাপনৰ ক্ষেত্ৰত আমি যেতিয়া কৰোবাত এটা চাকৰিৰ বাবে এপ্লাই কৰোঁ তাত অকল অসমীয়া ভাষাটো জানিলেই নহয় তাত সমানে সমানে ইংলিছ ভাষাটো জনাটো আমাৰ বাবে বহুত প্ৰয়োজনীয় হৈ পৰে আজিকালি তেনেকুৱা বহুত বহিৰাগত নেশ্যনেল বা মাল্টিনেচনেল লেভেলৰ কোম্পানী আছে য'ত কেৱল অসমীয়া ভাষাটো জানিলেই তেওঁলোকে চাকৰিৰ বাবে আমাক অনুমোদন নকৰে অসমীয়াৰ সমানে সমানে সেই হিন্দী আৰু ইংলিছ ভাষাটো জনাৰো অতি প্ৰয়োজন হৈ পৰে তেনেদৰেই অসমীয়া ভাষাৰ ক'লেই আমি বহুত ক্ষেত্ৰত চাকৰিৰপৰা বঞ্চিত হ'ব লগাও হোৱা দেখা যায় বহু বহু এনেকুৱা কোম্পানী আছে যিসমূহত কেৱল ইংলিছ ভাষাটো চলে বা হিন্দী ভাষা চলে তেনেদৰে আমাৰ অসমৰ বহুলোকে এতিয়া অসমৰ বাহিৰত গৈ বিভিন্ন কামত নিয়োজিত হৈ আছে তেওঁলোকে যদি কেৱল অসমীয়া ভাষাটোকে কয় তেন্তে তেতিয়া তাত তেওঁলোকক অনুবোদন নকৰে তেওঁলোকে হিন্দী বা ইংলিছ ভাষাটো জনাতো অতি প্ৰয়োজন আৰু আমি চাকৰিৰ বাবে এপ্লাই কৰিলেও ইংলিছ বা হিন্দী ভাষা নজনাৰ বাবে বহুতে তেনেদৰেই ৰৈ যাবলগীয়া হয় তেনেদৰে শিক্ষাৰ ক্ষেত্ৰতো অসমৰ বাহিৰত গৈ যেতিয়া আমি শিক্ষা গ্ৰহণ কৰোঁ তেতিয়া আমি কেৱল অসমীয়াত ক'লেই নহ'ব সমানে সমানে হিন্দী আৰু ইংলিছ ভাষাটোও জনাটো অতি প্ৰয়োজন হৈ পৰে অসমতো কিছুমান ছাবজেক্ট যেনে ছাইন্সৰ কিছুমান থিয়ৰিয়েই হওক ইকনমিক্সেই হওক সেই সকলোবোৰ আমি ইংলিছতে পঢ়িবলৈ পাওঁ কিছু কিছু মেজৰৰ ছাবজেক্টতো আমি ইংলিছত লিখিব লগা হয় তেনেদৰেই কৰ্ম সংস্থাপনৰ ক্ষেত্ৰতো আমি অকল অসমীয়া ভাষাটো জানিলেই সম্পূৰ্ণ নহয় সকলো ভাষা আমি জানিব লাগিব গতিকে এনেদৰেই কেৱল অসমীয়া ভাষা কোৱা লোকসকলে সময়ে সময়ে কৰ্ম সংস্থাপন আৰু শিক্ষাৰ ক্ষেত্ৰত বহুতো অসুবিধাৰো সন্মুখীন হ'ব লগা হয়